অসমীয়া ভাষাটো আমাৰ মাতৃভাষা গতিকে অসমীয়া ভাষাটোৰ গুৰুত্ব আমাৰ অসম যিহেতু আমাৰ এইখনৰ নামে অসম গতিকে অসমীয়া ভাষাটোৰ গুৰুত্ব আমাৰ দেশৰ বা আমাৰ ৰাজ্যখনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কিছুমানে বাহিৰত কয় যে অসমীয়া কৈ আছোঁ সেইটো বোলে আমি বাংলা ভাষা কওঁ বাংলা ভাষা লগত তো অসমীয়াৰ বহুত পার্থক্য আছে অসমীয়া ভাষাটো এতিয়া আমাৰ পৰীক্ষাবিলাকতো ইংলিছ অসমীয়া দুয়োটায়ে ব্যৱহাৰ কৰিব ধৰিছে গতিকে অসমীয়া ভাষাটোৰ গুৰুত্বটো কেনেকৈ কমিব আমাৰ বৰঞ্চ বাঢ়িহে গৈছে দিনক দিনে স্কুল কলেজবিলাকত ইংৰাজীতকৈ অসমীয়াটোৰ ওপৰত বেচি গুৰুত্ব দিব লগা হৈছে কাৰণ সৰুৰ পৰা বাচ্ছাবিলাক ঘৰত যিহেতু মা দেউতা অসমীয়াতে কথা কয় গতিকে অসমীয়া ভাষাটো নাজানিলে ইংৰাজী সিহঁতে কেনেকৈ জানিব সৰুৰ পৰা অসমীয়াত খিনিৰ জানিলেহে ইংৰাজীখিনি জানিব নিজৰ ঘৰত যেতিয়া অসমীয়া কথাত ল'ৰা ছোৱালীয়ে কথা পাতি থাকিব তৎক্ষণাত এটা ইংৰাজী কথা শিকিব সিহঁতে নোৱাৰিব ইংৰাজী যিকোনো ভাষা প্ৰথম অসমীয়া ভাষাটো যেতিয়া শুদ্ধকৈ ক'ব আৰু লিখিব পাৰিব তেতিয়াহে সিহঁতে বেলেগ ভাষা ভালকৈ শুদ্ধভাৱে ক'ব বা লিখিব পাৰিব গতিকে প্ৰথম আমি গুৰুত্ব দিবলৈ লাগিব অসমীয়া ভাষাটোৰ ওপৰত এইটো এটা মানুহৰ এটা ভুল ধাৰণা আছে অসমীয়াত কথা ক'লে যেন মানুহজনৰ মূল্য এই নাই এনেকুৱা হয় গৈছে আজিকালি কিন্তু এই ধাৰণাটো নোহোৱা হ'ব লাগিব কাৰণ অসমীয়াত কথা ক'লে মানুহজনৰ মূল্য কেনেকৈ নোহোৱা হ'ব বহুতে ধাৰণা কৰে মই কৈছোঁ এইটো এটা ভুল ধাৰণা যে অসমীয়াত কথা কৈছে সি বেলেগ কথা কব নাজানেই নেকি কিন্তু সেইটো নহয় বাহিৰত গ'লেও ধৰক বহুত আমাৰ অসমৰ মানুহে বাহিৰত বহুত আছে গতিকে বাহিৰটো অসমীয়াত কথা ক'লে বুজি পায় বহুতে বুজি পায় নহয় গতিকে এই ধাৰণাটো নোহোৱা হ'ব লাগিব এইটো এটা ভুল ধাৰণা